হেল্ল' অই ইমানদিন যে খবৰ নাই যে অঁ মই তাকেই ভাবি আছোঁ মই এইজনীৰ যে বহুদিন খবৰ খাতিৰ নাই ক'ত বা কি কৰি আছে

অঁ ঐ এটা কথা ভাইছোঁ জানানে আমি দেখোন বহুদিন লগ পোৱা নাই আজিতো দুবছৰে হ'ল মই ঘৰলৈ আহিছিলোঁ নহয় মই ভাবিছোঁ আকৌ মইটো আহিলোঁ আজি পাঁচ দিন হ'ল মাত্ৰ আমি গোটেই কেইজনী এবাৰ লগ হ'ম বুলি ভাবিছিলোঁ বতৰটোতো তেনেকৈ থাকে ন এফালৰ পৰা ভালো হৈছে এই ৰ'দটো নাই যে অঁ সেইবাবে এটা কাম কৰোঁ নেকি আমি নেহেৰুবালিতে এবাৰ ফুৰি আহোঁ নেকি কাইলৈ বা পৰহিলৈ ঐ ইহঁতে যাই নে নাযায় বা তাকেইতো ইহঁতে যাই নে নাযায় বা অঁ অঁ ক'ব লাগিব ইহঁতে যায় নে নাযায় বা তাকে ভাবিছোঁ অঁ অকলে আমি দুজনীও ভাল নালাগে ন' অঁ ভালো লাগে মানে হোটেলত খাব পাৰিলোঁ হয় ৰেষ্টুৰেণ্টখন যে আছে তাত ওচৰতে ভাল লাগে একেলগে বহি অলপমান ঘূৰি ফুৰি আৰু এটা কথা জানানে মই মই এইবাৰ আমাৰ যে মহামৃত্যুঞ্জয় মন্দিৰটো যে বনালে তাতো মই যোৱা হোৱা নাই এবাৰ তাতো আমি এপাক মাৰি আহিব পাৰিলোঁহেতেন যোৱা হ'লে অঁ অঁ হ'ব হ'ব হ'ব দিয়া তুমি মোক ফোন কৰিবা হা অঁ অঁ দিয়া ঠিক আছে